হেল্ল' দাদা মানে মই আপোনাৰ কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা ত' মানে তাত মানে কিছুমান বেলেগ বস্তু মানে অলপ মিঠা মানে কিছুমান প্ৰডাক্টো লাগিছিলে মোক মানে আপোনাৰ তাত হ'ব নেকি মানে ধৰক আপোনাৰ কিবা মিঠা ধৰি লওক আইচক্ৰীম চকলেট তাৰপিছতে হালোৱা যদি হয় সেইখিনি এড কৰি দিব আৰু আপোনাৰ মানে পেমেণ্টটো কিমান হয় সেইটোও দিব ত' আৰু সেয়াই আৰু বেলেগ আপোনাৰ ধৰি লওক অলপ দুশ তিনিশ মানৰ ভিতৰত হ'লে ভাল আৰু মানে মই তেতিয়া একেলগে এড কৰি দিব পাৰিম পইচাটো আৰু আপোনাৰ মানে মই অৰ্ডাৰটো অথনিতে কৰিম বুলি ভাবিছিলোঁ কিন্তু অকণমান মানে প্ৰব্লেম হৈ গ'ল আৰু বাকী আপোনাৰ ৰেষ্টুৰেণ্টৰ যিমানখিনি বস্তু অহা আহে মানে মোৰ তালে ত' মই তাৰ পৰা বহুত আগতেও বহুত বস্তু অৰ্ডাৰ কৰিছোঁ ভালে আহে কিন্তু মানে মোক মানে এই এতিয়া মানে অলপ ইমাৰ্জেঞ্চিতো এইকিটা বস্তু মানে মোক দৰকাৰ লাগে মানে ত' মানে আপোনাৰ যেনেকুৱা ধৰক কিছুমান মিঠা ধৰি লওক চকলেটো যদি হয় ধৰি লওক ডেইৰী মিল্ক মিল্কীবাৰ এনেকুৱা এনেকুৱা যদি হয় সেয়াও এড কৰি দিব আৰু লগতে আপোনাৰ মানে কিবা আৰু যদি আইচক্ৰীম হয় কিবা চকলেট ফ্লেভাৰৰ সেয়াও মোক লাগিছিলে মানে সেয়াও এড কৰি দিব সেয়াই আৰু